মিডিয়াবোৰে সাধাৰণতে আচল নিউজটো ক'ৰবাতে থাকে সিহঁতৰ নিজৰ ইচ্ছামতে ৰহণ লগাই সানি বেলেগ বেলেগ ভাষাৰে মানে কথাবোৰ সজাই পৰাই ধুনীয়াকৈ কয় তাৰ পিছত আৰু মানুহক বাতৰিটো দেখুৱাই বাতৰি কাকতত লিখে আৰু দেখুৱাই সেইবোৰ আচলতে সঠিক সঠিক মানে বাতৰি নহয় আমি যিটো সাধাৰণতে গম পাওঁ সিহঁতে আচলতে মেডিয়াবোৰ হৈছেই তেনেকুৱা সিহঁতৰ মানে কেনেকৈ মানে এটা খবৰ পালে কেনেকৈ ৰহণ লগাই পেলাই তাত আকৌ নিজাববীয়াকৈ কথাবোৰ কথাবোৰ মানে উল্লেখ কৰি তাত কেনেধৰণে লগাই শব্দবোৰ গঠন কৰি মানে মানুহক দেখুৱাব পাৰোঁ সেই তেনেকুৱা হিচাপে মানে মেডিয়াবোৰে মেডিয়াবোৰে কথাবোৰ কয় বাতৰিবোৰ দেখুৱায় কিন্তু আচলতে সেইবোৰ নহয় আচলতে বাতৰিটো হৈছে বেলেগ বাতৰিটো সঠিক বাতৰিটো বেলেগকেই থাকে আৰু মিডিয়াবোৰ এনেকৈ মানে সিহঁতে এটা ধান্দাতে থাকে যে কেনেকৈ এটা খবৰ পাই পেলাই বাতৰি এটা পায় কেনেকৈ কি কেনেকুৱা ধৰণৰ হিচাপে দেখুৱাব পাৰি আৰু মানুহক কেনেকৈ মানে আকৰ্ষিত কৰিব পাৰি সেই হিচাপত মানে সিহঁতে বাতৰিবোৰ সংগ্ৰহ কৰে আৰু সেই সংগ্ৰহ কৰি পেলাই সিহঁতে তাত কিছুমান ইমান কিছুমান কথাবোৰ মানে সোমোৱাই দিয়ে তাত সোমোৱাই দি মানুহবোৰক দেখুৱায় অকণমান এটা মানে কিবা বোলে আজি বোলে গাড়ী এখন বোলে ক'ৰবাত এক্সিডেণ্ট হৈছে বা মানুহ এটা বোলে ক'ৰবাত বোলে মৃতদেহ এটা উলিয়াইছে সেই কথাটোকো মানে ইমানেই মানে মানে কথাৰে মানে ৰহণ লগাব পাৰে তাত মানে বাতৰি কাকতত বা টিভিত বেলেগ ধৰণে মানে অন্য এটা ৰূপ দি পেলাই দেখুৱায় মিডিয়াবোৰে তেনেকৈয়ে কৰে আৰু বাতৰি আমাৰ বাতৰি চেনেলটোৰ ভিতৰতে আমাৰ আমাৰ নিউজ লাইভটোয়েই মই সেই চেনেলটো নিউজ লাইভ চেনেলটোয়েই মানে ভাল পাওঁ আৰু বাতৰি কাকত হৈছে দৈনিক বাতৰি কাকত আৰু অগ্ৰদূত এইবোৰ আৰু সেই প্ৰাসংগিকটোক লৈ আমাৰ মানুহবোৰে যেতিয়া টিভিটোৰ ওচৰত বহে তেতিয়া মানে কয় যে এনেকুৱা আমুকে মানে এনেকুৱা শাহুয়েকবোৰে বোৱাৰীৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে আৰু ককায়েক ভায়েকৰ মাজত মানে এনেকুৱা মানে কাজিয়া হৈছে এনেকুৱা হিচাপত মানে বাতৰিবোৰ যেতিয়া মানে আমি আমি বহি পেলাই চাওঁ তেতিয়া মানে এনেকুৱা হয় কথাবোৰ কিন্তু সঠিক কথা তেনেকুৱা নহয় তাত ভিতৰুৱা কথা আৰু বহুত কিবা কিবি থাকে সেইকাৰণে বাতৰি চাওঁতে বা বাতৰিটো অলপ আমি যেতিয়া বাতৰিটো চাওঁ তেতিয়া মানে ইমানকৈ আমি গুৰুত্ব নিদিওঁ সঠিককৈ সঠিককৈ গুৰুত্ব দিয়া নহয় আৰু মেডিয়াইও এনেও বেলেগকৈ কয় বুলি আমি গম পাওঁৱেই